আমাৰ এইটো অঞ্চলত পাৰম্পৰিক খাদ্য বুলি ক'লে আমাৰ বিহুত আমাৰ পিঠা বনায় লাড়ু বনায় পিঠা আপোনাৰ তিলৰ পিঠা নাৰিকলৰ পিঠা আৰু এনেকৈ নাৰিকলৰ লাড়ু পকা লাড়ু আৰু মিঠাই লাড়ু বনায় তিলৰ লাড়ু বনায় চুজিৰ লাড়ু বনায় তাৰ পিছত আৰু আমাৰ আৰু এটা আমাৰ পাৰম্পৰিক খাদ্যৰ কি আছে আমাৰ ইয়াত যেতিয়া আমাৰ মানুহ কোনোবা ঢুকায় যেতিয়া মানুহ ঢুকায় তেতিয়া মানে যিবিলাক আমাৰ ভাগি গোষ্ঠী যিবিলাক আছে চব একেলগে আহি আমাৰ যিঘৰ মানহ তাত মানুহ মৰে সেইঘৰ মানুহৰ তাত একেলগে লগ লাগি একেলগে লগ লাগি গোটেইকেইটা মানে যি যিকেইদিনলৈ আশৌচটো থাকে সেইকেইদিনলৈকে একেলগে তাতে বনায় খাই আশৌচ যোৱালৈকে খায় যেতিয়ালৈ যেতিয়ালৈকে ভোজ নহয় তেতিয়ালৈকে একেলগে গোটেইকেইটাই লগ লাগি খায় আৰু আছে কি আমাৰ যেতিয়া বিহুৰ মাঘৰ বিহুত যেতিয়া আমাৰ মাঘৰ বিহুৰ আগদিনাখন আমাৰ উৰুকা বুলি কয় উৰুকা দিনা য'ত আমি মানে তাত ভেলাঘৰ বনোৱা যায় ভেলাঘৰটো আমি কল বা নৰা ধানৰ যি তলত ৰৈ যায় সেই নৰা সেই নৰাৰে এনেকৈ বেৰ বনায় এটা ঘৰ বনোৱা যায় টেম্পৰাৰী টাইপৰ তাত আমাৰ গাঁৱৰ তিৰোতা মানে ঘৰৰ যিবিলাক মানুহ আছে কাষৰে মানে চুবুৰীটোৰ গোটেইখিনি আহি একেলগে তাতে হাঁহ কুকুৰা কিবা আনি যোনে যিমানখিনি পইচা তোলা তোলি কৰি আনি তাত বনোৱা যায় তাত বনাই গোটেইকেইটাই একেলগে খাওঁ খাই লৈ উঠি আমাৰ পিছদিনাখন ৰাতি আমি একেলগে যেতিয়া আৰু কাৰোবাৰ বেৰে চেৰে ভাঙি আনি সেনেকৈ গোটেই লগ লাগি গালিয়ো পাৰে কাৰোবাৰ হাঁহ কুকুৰা চুৰ কৰোঁ আনি কিনে তাতে জ্ৱলাই দি ঠাণ্ডা পৰে ন জুই পুৱা যায় তাৰপিছত আৰু পিছদিনাখনে সেই ঘৰটো আমি জ্ৱলাই দিওঁ আৰু কাষতে এটা মেজি ডাঙৰকেই বনোৱা যায় সেই মেজিটো আমি গা চা ধুই আহি মেজিটো জ্ৱলাই আৰু আমি এইটো ভেলাঘৰটো আমি বাহী গাৰে জ্ৱলাই দি থৈ যাওঁ যেতিয়া আমি গা চা ধুই ঘৰত যিটো চোতালত পতা যায় সেইটোত সেৱা চেৱা কৰি আহি আমি আৰু জ্যেষ্ঠবিলাকক সেৱা কৰি আশীৰ্বাদ লৈ আমি মেজিটো জ্ৱলাই ইয়াত মেজি পুৱাই আমি সেনেকৈ এটা আমাৰ পৰম্পৰাগতভাৱে আমি সেই বস্তুটো চলি আহিছে তাৰ পিছত আহি আমি ঘৰত মানে লগৰ কিছুমানক মাতি আনি আমাৰ যিটো জলপান মানে দৈ কল চিৰা এনেকৈ বা বৰা ধান এই কি বুলি কয় এইটো বোকা বোকা চাউল এইটো আমি এনেকৈ জলপান লগে ভাগে আহি আমি চোতালত বহি কিনে সেনেকুৱা এটা খাদ্য বনায় আমি খাওঁ